দাদা ইমান ভিৰ হৈছে মোৰ অলপ সোনকাল আছিল অলপ মিটিং এটা আছিল কিবা উপায় নাই নেকি কিবা বেলেগ ৰাস্তা আছে নেকি সময়মতে পাবৰ কাৰণে